হেল্ল' প্ৰণৱ এই কথা এটা হ'ল নহয় মই কালি গোলাঘাটলৈ গৈছিলোঁ এই ডকুমেণ্টছখিনি মানে গোটেই ডকুমেণ্টছখিনিয়ে হেৰাই থাকিলে এতিয়া মোৰ মানে এই চাকৰিৰ কাৰণে মানে এপ্লাই কৰিছিলোঁ এতিয়া ক'ল আহিছে নহয় ইণ্টাৰভিউলৈ এতিয়া কি কৰা হ'ব মানে মানে কোনোবাই সোনকালে এই আধাৰ কাৰ্ডটো বনাই দিব পাৰিব নি এসপ্তাহ মানৰ ভিতৰতে লাগিব যদি তোৰ কোনোবা চিনাকি আছে চাই দে তই সুধি মেলি চাচোন সুধি মোক জনাবি অতি সোনকালে মানে লাগে

কোনখনতে হেৰি কৰিব দিয়ে বাৰু সোনকালে এসপ্তাহ মানৰ ভিতৰত

সেইখনত তই এতিয়া কথাটো সুধিবি আজি যাবি নিকি তই আজি নাযাৱ কাইলৈ যাবি অঁ কাইলৈ গ'লেও হ'ব কাইলৈ গ'লে খালি আৰু তাত কথাটো ভালকৈ বহলাই কৈ দিবি ইমান সোনকালে লাগে বুলি এসপ্তাহ মানৰ ভিতৰতে লাগে

তই গৈ পিনে নি মোক কথাটো ক'বিহি আৰু ময়ো যাম তোৰ লগতে তেতিয়া

ঠিক আছে হ'ব